আপুনি যিহেতু এখন গাঁৱত ডাঙৰ দীঘল হৈছে আপোনাৰ শৈশৱৰ বিষয়ে বা আপোনাৰ সেই গাঁৱৰ পৰিৱেশটোৰ বিষয়ে আমাক অলপমান জনাওঁকচোন মোৰ আচলতে মুকালমুৱাতে জন্মগ্ৰহণ কৰিলোঁ মুকালমুৱাৰ বেচিক ইস্কুল বুলি এখন হেৰি আছিল প্ৰাইমাৰী তাত শিক্ষা কৰিলোঁ তাৰ পৰা ৰঘুনাথ চৌধুৰী হাইস্কুলত টেইনলৈ পঢ়ি তাৰ পৰা মেট্ৰিক পাছ কৰি গুৱাহাটী বি বৰুৱা কলেজত পি ইউ আৰু ডিগ্ৰী লৈ পাছ কৰিলোঁ তাৰ পৰা আৰু গাঁৱতে থাকিলোঁ কিন্তু শৈশৱ কালতো আমাৰ বৰ আমোদজনক হিচাপে পাৰ হ'ল গাঁৱত গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হ'লোঁ খেলা ধূলা লগৰ লগত কৰিলোঁ মাজতে আমাৰ গাঁৱৰ ওচৰতে এটা ব্ৰহ্মপুত্ৰৰ সুঁতি আছিল তাত মানে লগৰ লগত গা ধুবলৈ গৈছিলোঁ সিফালে গৰু চাৰিব গৈছিলোঁ খৰি কাটিব গৈছিলোঁ সেইবিলাক এটা খুব আমোদজনক স্মৃতি আছিল এইবিলাক মোৰ ক্ষেত্ৰত মানে নাৱত উঠিব গৈছিলোঁ নাও চলাবও শিকিছিলোঁ কিন্তু সিমান ভালকৈ নাজানিলোঁ চলাবা এনেই লগৰ লগত যাং তথাপিতো উৎসাহতে আৰু মাজে মাজে লগ বন্ধুৰ লগত চিপাৰে গৈ ফুৰিব গৈছো যদিও লগৰ লগত আমোদজনক হিচাপে শৈশৱ কালটো মোৰ পাৰ হৈছিল তাৰ পৰাটো এতিয়া এই হেৰিয়েই হ'ল বয়সেই হ'ল